এইটো উৎসৱ পালন মানে আমাৰ চবতকে ভাল অসমীয়াৰ এটা সংস্কৃতি হৈছে বিহু বিহু আমাৰ তিনিটা হয় এ তিন তিনি প্ৰকাৰে আমি পালন কৰোঁ বহাগ বিহু কাতি বিহু আৰু মাঘ বিহু বহাগ বিহুত আমি বহাগৰ প্ৰথম দিনাখন আমাৰ গৰুক ধুওৱা হয় ৰাতিপুৱা মাহ হালধিৰে গৰুক ধুৱাই তাৰপিছতে লা লাও বেঙেনা হালধি তিঁয়হ থেকেৰা এইবিলাক আগদিনা তাৰপিছত চাট বনায় চাট বনাই পেলাই গৰুক ধুৱাই মেলি চাটেৰে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা বুলি গৰুক পঠিয়াই দিয়া হয় আকৌ যেতিয়া ঘৰলৈ আবেলি ঘূৰি আহে দীঘলতী মাখিয়তীৰে কোবাই কোবাই আনি তাত জাগ দিয়া হয় যাতে বছৰটোলৈ মহৰ পোকৰ পৰা আদি কৰি চব এইবিলাক নাইকিয়া হৈ যায় সেইটো এটা নিয়ম আৰু যে তাৰপিছতে পিছদিনাখন হ'ল আমাৰ সেইদিনাখন সংক্ৰান্তি পিছদিনাখন গৰু বিহু গৰু মানুহ বিহু মানুহ বিহুৰ দিনা আমি ৰাতিপুৱাই গা পা ধুই গোঁসাইঘৰত শৰাই দি সেৱা সৎকাৰ কৰি পেলাই ডাঙৰে সৰুক সেৱা লওঁ সেৱা লৈ পেলাই আমি সকলোৱে মিলি জলপান খাওঁ তাৰ উপৰি আমি বিহুত লাডু তিলৰ লাডু চুজি লাডু পকা মিঠৈ সান্দহ মুড়ী চিৰা গুৰ তিলপিঠা ঘিলাপিঠা আদি সকলো বনাওঁ আৰু সকলোৱে মিলি সেয়াত খাওঁ খাই পেলাই দুপৰীয়া আবেলিলৈ আমি ঘৰে ঘৰে ই ইঘৰত গৈ সিঘৰত গৈ তেনেকৈ সকলোৱে মিলি হুঁচৰি গায় সেই হুঁচৰি এব এসপ্তাহলৈকে থাকে আৰু সাত বিহু কিছুমানে কয় কিন্তু আমাৰ মানুহ বিহু আৰু গৰু বিহুৱে আমাৰ আমি প্ৰকৃততে পালন কৰোঁ গোঁসাইঘৰত সেৱা লওঁ ডাঙৰৰ পৰা আশীৰ্বাদ লওঁ তাৰপিছত আহিলে কাতি বিহু কাতি বিহুত মানুহে কঙালী বুলি কয় সেই সময়ত শইচবিলাক পথাৰত থাকে সেইকাৰণে আমি কাতি বিহুৰ দিনা ৰাতিপুৱা কি কৰোঁ মা প্ৰসাদ তিয়াই থৈ গধূলিলৈ এটা তুলসী পুলি লগাওঁ তুলসী পুলিত চাকি দিওঁ মাহ প্ৰসাদ দিওঁ আৰু গৈ পেলাই ধাননি পথাৰত গৈ পেলাই আমি চাকি দিওঁ চাকি চাকি দিওঁ আৰু তেনেকৈয়ে সেইটো বিহু অনুষ্টুপীয়াকৈ পালন কৰা হয় কিন্তু মাঘ বিহুত যেতিয়া আমাৰ গোটেই বছৰৰ খেতিবিলাক চপাই অনা হয় সেইকাৰণে সকলো ঘৰতে এমুঠি খাবলৈ থাকে সেইকাৰণে মাঘ বিহুটো অলপ বহলীয়াকৈ পালন কৰা হয় পালন কৰা হয় মাঘ বিহুৰ দিনা মাঘৰ বিহুৰ আগদিনাখন উৰুকাত আমি সকলোৱে মিলি ভোজ ভাত খাওঁ তাৰপিছত ৰাতিপুৱালৈ আমি মেজি জ্বলাওঁ মেজি জ্বলাই অগ্নিক সেৱা কৰা সেৱা কৰোঁ আৰু তিলপিঠা ঘিলাপিঠা আদি দি অগ্নিক সেৱা কৰোঁ তাৰপিছত আকৌ গৈ পেলাই গোঁসাইঘৰত আমি চাকি বন্তি জ্বলাই শৰাই দি তাৰপিছত আমি সেৱা লওঁ